এক লাখ পাঁচশ একৈছ দুই লাখ আঠশ বিৰান্নব্বৈ তিনি লাখ দুশ পঁচাশী এক লাখ দুশ এঘাৰ ছয় লাখ নশ বিৰান্নব্বৈ আঠ লাখ চাৰিশ একৈছ পাঁচ লাখ তিনিশ বিৰাশী